কাপোৰ ধোৱা বুলি কৈছে ক'লে কাপোৰ মই সৰুৰ পৰা ধুই আহিছো নিজৰ কাপোৰ লগতে মা দেউতাৰ কাপোৰ ভাইটিৰ কাপোৰ চবৰে কাপোৰ ধো মই সাধাৰণতে কাপোৰ ধুবলৈ চাৰ্ফ আৰু চাবোনে ইউজ কৰো চাবোন হৈছে ত্ৰিপুল ফাইভ অ'কে এইবোৰ ইউজ কৰো চাৰ্ফ এক্সেল এইবোৰ মই ইউজ কৰো যদি মই বগা কাপোৰ ধো তেতিয়াহ'লে বগা কাপোৰত মই চাবোন মাৰি চফা কৰি মই তাত ৰাণীপাল উজলা নিল এইবিলাক মই ব্যৱহাৰ কৰো বগা কাপোৰ বিলাওঁ নৰ্মেলি বেলেগ কাপোৰবিলাকত মই ৰাণীপাল নিল এইবিলাক মই ব্যৱহাৰ নকৰো সেইবিলাক চাবোনে দিয়ে ভালদৰে ধুই মেলি তেনেকেই থওঁ ধুই মেলি ৰ'দত দি শুকুৱাই দিওঁ শুকুৱাই মেলি ধুনীয়াকৈ জাপি মেলি মই থৈ দিওঁ আৰু যদি বাৰিষা চিজন হয় বা বতৰ ডাৱৰীয়া থাকে বৰষুণ দিয়ে তেতিয়াহ'লে মই কাপোৰবিলাক মই ধুই মেলি ৱাশ্বিং মেচিনত দি দিওঁ শুকাবৰ কাৰণে জল্ডি নতুবা ফেনত দিও শুকুৱাই লয় যদিহে ইমাৰজেন্সি হয় নতুবা ফেনত শুকুৱাও ফেনত শুকুৱাও নহ'বা ইষ্ট্ৰি দিওঁ শুকুৱাই লওঁ কেতিয়াবা এইটো তেনেদৰে মই বতৰ যদি বেয়া হয় ডাৱৰীয়া হয় তেনেদৰে মই কাপোৰ শুকুৱাও যদি ৰ'দ দিয়ে তেতিয়া বাৰু এইবোৰ ইউজ নকৰো কাপোৰ ধুই মেলি ডাইৰেক্ট ৰ'দতে দি দিওঁ এনেদৰে কাপোৰ বিলাক ধো আৰু কম পানীত কাপোৰ ধো এনেদৰে ধো যে কম পানীত কাপোৰ কাৰণ চাৰ্ফত দিলে আমাৰ ফেন বেছি ওলাই সেইটো কাৰণে পানীও তাত বেছি ব্যৱহাৰ হয় সেইবাবে কম পানীত ইউজ কৰিবৰ বাবে মানে চাবোনে দিয়ে কাপোৰ ধো চাবোনত কাপোৰ ধুলে অলপ কম পানীত হয় চাৰ্ফত চাৰ্ফৰ তুলনাত চাবোন দি ধুলে অলপ কমকৈয়ে পানী ইউজ হয় আৰু এই পনীখিনিয়ে মানে পেলাই নিদি আমি জোতা চেণ্ডেল এইবিলাকো আমি ধুব পাৰো মানে এনেদৰে মই কম খৰচা দি পানী ব্যৱহাৰ কৰিব বিচাৰো বাচন ধোৱাৰ ক্ষেত্ৰতো হ'লেও তেনেকুৱাই কৰো বাকী এনেদৰে আমি কম পানী খৰচ কৰি কাপোৰবিলাক ধো বা সাধাৰণতে ধুই আহিছো